অ' কি কৰি আছা তুমি এই যাব লাগিছিলে সৰ্থেবাৰী এই কিবা বস্তু সিঁচিবলৈ খেতিৰ কাৰণে বস্তু সিঁচাৰ অলপমান পালে ভাল হয় আমাৰ আমিও যাও ব'ল কিবা কিবি চৰকাৰৰ পৰা যাম দে কালি নহ'লে ৰাতিপুৱা চাৰে দহটামান বজাত যাম দে অ' দে হ'ব দে তে যাম দে কেইটামান বজাত যাবি টাইমটো ক চোন নহ'লে যোৱা টাইমটো আৰু মোৰ ছলি পলি স্কুলত থব যাব লাগিব ন অ' অ' দে তে ওলাবি মোৰ তাকে লেগি ওলাই আহিবি ৰাতিপুৱা